মধ্যভোগী মানুহবোৰে আমাৰ শস্য সামগ্ৰী বিক্ৰী কৰাত আপোনাক কেনেদৰে সহায় অথবা শোষণ কৰে মধ্যভোগী মানুহবিলাকে শোষণ এইটো কমেই কৰে আৰু যদি কোনোবাই কৰিব বিচাৰে আমি সিহঁতৰ ওচৰত আমি প্ৰশ্ৰয় সিহঁতক নিদিওঁ সেইটোৰ পৰা সদায় আমি দূৰতে থাকোঁ আৰু সিহঁতৰ উদ্দেশ্যটো আমি বুজি পাওঁ সেইকাৰণে আমি সিহঁতৰ লগত বৰ বিশেষ এটা কানেকশ্যন তেনেকৈ আমি নাৰাখোঁ আৰু সিহঁতে সুবিধাটো ল'ব বিচাৰে কিন্তু আমি সুবিধাটো তেনেকৈ আমি দিব নিবিচাৰোঁ আমি কি কৰোঁ সেইবিলাক মানুহে আমি আমি এটা আমাৰ এটা খেতিয়কবিলাকৰ এটা একতা আছে সেই একতা মতে কাম কৰোঁ সেই একতাটো হ'ল আমি নিজেই আমাৰ মাটি আমাৰ বজাৰ আমাৰ গতিকে আমি মাটি আমাৰ বজাৰ আমাৰ শস্য আমাৰ গতিকে সেইটো মন্ত্ৰ লৈ আমি আগবাঢ়ি যাওঁ মধ্যভোগীক আমি তেনেকৈ কৰিব নিদিওঁ মধ্যভোগীক আমি সুবিধাই নিদিওঁ আমি বজাৰত লৈ যাওঁ মই বস্তুবিলাক তাতে নি আমাৰ উচিত মূল্যত আমি বিক্ৰী কৰোঁ মধ্যভোগীবিলাক যিবিলাক মধ্যভোগী মানে এইবিলাকে পাইকাৰী ৰেটত বিক্ৰী কৰে আহিব গুৱাহাটীৰ পৰা আহিব বা নলবাৰীৰ পৰা আহিব আহিব ওচৰৰ পৰা বস্তুবিলাক ট্ৰাকেদি আহি লৈ যাব লৈ যাই সিহঁতি বিক্ৰী কৰে তেনেকুৱাকৈ আমি বিক্ৰী নকৰোঁ এইকাৰণে আমি বিক্ৰী নকৰোঁ কাৰণ সিহঁতে কম দামত লৈ যায় আমি ফুলকবি আমি বিক্ৰী কৰিব লাগিলেতো দহ টকা পাঁচ টকা দৰত বিক্ৰী কৰিব লাগে এতিয়া আমি যদি নতুনকৈ ওলাওঁ সেই ফুলকবি বন্ধাকবি আমি বহুত দাম পাওঁ কমাবি প্ৰথমতে নতুনতে ষ্টাৰ্টিঙত প্ৰথমতে প্ৰথম সময়ত ওলালে আমি কমচে কম চল্লিছ টকা পঞ্চাছ টকা এনেকুৱা দামত দামীকে বিক্ৰী কৰিব পাৰোঁ আমি সদায় বি চিন্তা কৰোঁ কেনেকৈ প্ৰথমতে মধ্যভোগী যাতে কেনেকৈ নিব নোৱাৰে প্ৰথমে আ আৰম্ভণিতে আমি কামটো আৰম্ভ কৰোঁ আৰু মধ্যভোগীক আমি দিব নিবিচাৰোঁ মধ্য়ভোগীক এইটোৱে দিব নিবিচাৰোঁ বজাৰ আমাৰ শস্য মা আমাৰ মাটি আমাৰ গতিকে সেইটো মূলমন্ত্ৰ আমি আগত ৰাখি আমি আগবাঢ়ি যাওঁ আৰু আজিকালি বহুৰ খেতিয়কে আজিকালি তেনেকুৱা হৈছে কিছুমান খেতিয়ক আছে যাৰ মানে বজাৰত বহি থকাৰ ধৈৰ্য নাই সেইবিলাকে তেনেকৈ কৰে আৰু বাকী আমি সেইটোক আমি বহুত বহুতক মটিভেশ্যন চাব্বাচন কৰি কথাটো বুজাই বুজাই কৈছোঁ ধৈৰ্য ধৰি বহি থাকক বিক্ৰী কৰক খুচুৰা বিক্ৰী কৰ খুচৰা বিক্ৰী কৰি বিক্ৰী কৰিলে বহুত লাভত বিক্ৰী হ'ব ৰিটেইলাৰক বিক্ৰী কৰি একো লাভ নাই হ'লছেল হ'লছেলত বিক্ৰী কৰি একো লাভ নাই ৰিটেইলাৰত বিক্ৰী কৰ আমি তেনেকৈ সিহঁতক উপদেশ দিওঁ আমি আৰু সেইটোক আমি বিশেষ প্ৰশ্ৰয় নিদিওঁৱে যিবিলাক মানুহৰ ধৈৰ্য নাই সিবিলাক মানুহে তেনেকৈ বিক্ৰী কৰে সিহঁতৰ পৰা মধ্যভোগীবিলাকে লৈ যায় আমি মধ্যভোগীৰ ওচৰত আমি আজিকালি প্ৰায় নাযাওঁ আমি মানুহক হ'লছেল ৰেটত আমি বিক্ৰী নকৰোঁ আমি আৰু পাইকাৰী হেৰি কি আমি খুচুৰা বি বিক্ৰী কৰোঁ আমি এটাও যদি আমি বাই চাঞ্চ আমি হেৰি কৰিব পাৰোঁ খুচুৰা বিক্ৰী কৰিব পাৰোঁ আমি দামটো বেছি পাওঁ আৰু যদি আমি হ'লছেল বিক্ৰী কৰোঁ তেনেহ'লে আমি কিন্তু দামটো কম পাওঁ হ'লছেল কম ইয়াত এটা ইয়াতে পাল্লা হিচাপে বিক্ৰী কৰে পাল্লা যদি আমি কিবা এটা বস্তু পাঁচ টকা কৰি বিক্ৰী কৰিব পাৰোঁ সেই বস্তুটো আমি যদি কেজি হিচাপে বিক্ৰী কৰিলে আমাৰ ডাবোল লাভ হৈ যায় বা আমি দহ টকাত বিক্ৰী কৰিব পাৰোঁ আলু এক কেজিৰ দাম আমি দহ টকা কৰি বিক্ৰী কৰিলোঁ আমি পাই খুচুৰা কিন্তু পাইকাৰী দিব লাগিলে সাত টকা পাঁচ টকা এনে দিব লাগিব আধা মানে ফিফ্টী পাৰ্চেণ্ট হৈ যায় এইটো সেইকাৰণে আমি নিদিওঁ সেইকাৰণে আজিকালি মধ্যভোগীৰ পৰা বাচি থাকিব বিচাৰোঁ আমি আৰু শস্য তস্যবিলাক আমি নিজেই ভাল শস্য ভাল দোকানৰ পৰা কিনি আনো আৰু কিছুমান শস্য আমাক গৰমেণ্টেও আমাক চৰকাৰেও দিয়ে চৰকাৰৰ ফালৰ পৰাও ভাল এই হেৰি দিয়ে আৰু সেইবিলাক বস্তু কেতিয়াবা নগজিলে আমাৰ ভাল আমাৰ যিবিলাক বিধান থাকে সেই শস্যবিলাক আমি বজাৰৰ হেৰি ভাল দোকানৰ পৰা বীজ ভাণ্ডাৰৰ পৰা আমি কিনি লৈ আনো আনি সেইমতে আমি এই প্ৰডাকশ্যন কৰোঁ আমি কৰি তেনেকৈ বিক্ৰী কৰোঁ আৰু মধ্যভোগীৰ পৰা সদায় আমি আঁতৰত থাকিব চেষ্টা কৰোঁ মধ্যভোগীক আমি কোনো আমি চাঞ্চ নিদিওঁ আমি আৰু মধ্যভোগীৰ উদ্দেশ্যটো সেইটোৱে আৰু মধ্যভোগীটো বিশেষকৈ এইটো বেছিকৈ চলে আপোনাৰ গুৱাহাটীত গুৱাহাটীত কিবা এটা বস্তু আমি যদি বিক্ৰী কৰিব লৈ যাওঁ তেন তেনেহ'লে সেই বস্তুটোৰ দাম বহুত হয় বহুতো মানে মধ্যভোগী আহেও আগতে ধৰিব হেঁচা মাৰি ধৰি পেলাই কয় ইমান বিক্ৰী যাব তিমান বিক্ৰী যাব এনেকুৱা মানে সিহঁতে যি দাম কয় সেইটোৱে দিব লাগিব কিন্তু আমি সেইকাৰণে আজিকালি গুৱাহাটীত নাযাওঁ গুৱাহাটীত নেযায় আমি কিছুমান বেলেগ বেলেগ জেগা আছে গাঁও ভূঁই আছে সেইবিলাকত আমি লৈ যাওঁ লৈ যাই আমি উচিত মূল্যত আমি বিক্ৰী কৰি দিওঁ আমি যি প্ৰাপ্য পাব লাগে এনেকুৱাই বিক্ৰী কৰোঁ আমি খুচুৰাকৈ বিক্ৰী কৰোঁ আমি এইটো ৰিটেইল ছেল বুলি কয় এইটোত বিক্ৰী কৰোঁ আমি তেনেকৈ কৰি আমি এই কৰি চলি আছোঁ মধ্যভোগীক আমি সুবিধাটো নিদিওঁ আৰু মধ্যভোগীক আমি শোষণ কৰিব আমি সেইকাৰণে নিদিওঁ আমি আমি জানো এইটো যে মধ্যভোগী শোষণ কৰিব মধ্যভোগী আহিলে তেওঁ নিজৰ মধ্যভোগীয়ে ল'লে আমাৰ লাভটো কম হৈ যায় এনেকৈ আমাৰ কিছুমান খেতিয়ক আছে মিঞা এৰিয়াবিলাকত এই মুছলমান এৰিয়া আমি মিঞা বুলি কওঁ বৰপেটীয়া ভাষাত মিঞা সেয়াই অসমতো মিঞা বুলিয়ে কয় হয়তো মিঞাবিলাককো মিঞাবিলাকে কিন্তু মানে তেনেকৈ সিহঁতক এই গুৱহাটীত নি বিক্ৰী কৰে কম দামত বিক্ৰী কৰে দেখা পাওঁ বিলাহী বিন বা বিলাহী বেঙেনা এইবিলাক লৈ যায় সিহঁতে নি বিক্ৰী কৰে কম দামত দিব লগা হৈ যায় আৰু সিহঁতে পাছত কান্দি থাকে এনেকুৱা অৱস্থাত সিহঁতক আমি বুজাওঁ ব'ল তাত তাত যাব নালাগে ইয়াতো বহুতৰো বিক্ৰী কৰিব পাৰা টাউনত বিক্ৰী কৰ খুচুৰা বিক্ৰী কৰ তাতে বহুত যথেষ্ট পইচা পোৱা যায় গতিকে সেই অনুপাতে আমি এইটো আইডিয়াৰে সেনেকৈ তেনেকৈ আমি একতাকৈ আমি চলি থাকোঁ মানে এইটোৰ কাৰণে আমি মধ্যভোগীৰ ওচৰত প্ৰায়ে নাযাওঁ আগতে কিছুমান নজনা মানুহ যায় ওচৰত সিহঁতে বুৰ্বক মানুহ হোজা মানুহ সৰল সহজ মানুহ সেইবিলাকে গৈছিলে যি পালোঁ পালোঁ চলিব লাগিব গৰীৱ মানুহ তেনেকৈ নহয় সেইটো মই কৈছোঁ উচিত মূল্য পোৱা যাব গৰীৱৰ মধ্যভোগীৰ তাতে দিব নালাগে দালালৰ তাতে বিক্ৰী কৰিব নালাগে মধ্যভোগী ডেট মিন্ছ দালাল আমি দালালৰ তাতে দিব নিবিচাৰোঁ আমি আমি সদায় নিজে নিজে খুচুৰা বিক্ৰী কৰি ৰিটেইল ছেল কৰোঁ আমি হ'লছেল আমি নকৰোঁ আৰু ৰিটেইল ছেলত লাভ আছে ৰিটেইল ছেলত টাইম লাগে বহি থাকিব লাগে হ'লেও যথেষ্ট সময় পোৱা যায় তাতে পালে আমাৰ আৰামত বিক্ৰী হৈ যায় মনটো ছেটিস্ফেকশ্যন হৈ যায় আমাৰ কৰি ভাল পাওঁ আৰু আমি মানে তেনে কৰি তেনে কৰি এনেকৈ আমি চলি আছোঁ বৰ্তমান আৰু প্ৰায় তেনেকৈয়ে আমি হেৰিবিলাক তেনেকৈ শস্যবিলাক কৰোঁ ধান হওক বা সৰিয়হ হওক আলু খেতি হওক ফুলকবিৰ খেতি হওক ৰবি শস্য এইবিলাকৰ আমি খুচুৰা কৰি বিক্ৰী কৰোঁ আমি আৰু কিছুমানৰ ঘৰৰ পৰাও নিব আহে তেনে তেতিয়া আমাৰ বেছি লাভ হ'ব দেখোন নিব আহিলে নিজে আমি সুবিধা পাওঁ